এইটো বাইদেউ মাজুলীত লাগিছে হয় বাইদেউ কওকচোন হয় বাইদেউ আপুনি ভাল জেগাতে ফোন কৰিছে আপোনাৰ নামটো পিছে মিন্টু দাস নহ্ আপুনি এনেই কেতিয়া আহিম বুলি ভাবি আছে মাজুলী হয় আপুনি দুই এদিনতে আহিব আপুনি বাইদেউ ৰাসত আহিলে বেছি ভাল হ'ব মাজুলীত কাৰণ মাজুলী হৈছে সত্ৰ নগৰী সত্ৰ নগৰী আৰু সেইটো সকলোৱে জানে আৰু সত্ৰত মানে মাজুলীত যেতিয়া ৰাস আহে তেতিয়া সত্ৰত মানে বহুত ধুমধামেৰে পতা হয় আপুনি সেইটো চাই পেলাই বেছি ভাল পাব আপুনি বাইদেউ তেতিয়া আহিলে বেছি ভাল হ'ব মানে আপুনি যিহেতু আপোনালোকে জানেই ইয়াত মাজুলীত কিমান সত্ৰ আছে ছয়ত্ৰিছখনমান সত্ৰ আছে আৰু তাৰে আকৌ হেৰি মুখা শিল্পৰ কাৰণে আমাৰ চামগুৰি সত্ৰ বিখ্যাত আপুনি জানে চামগুৰি সত্ৰত মানে আপোনালোকে ফ্ৰী ৰাস মুখা অকল মুখাৰে আমাৰ ভাৰণ হেৰি ৰাস চলোৱা হয় বিভিন্ন আছে আমাৰ কমলাবাৰী সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ উত্তৰ কমলাবাৰী সত্ৰত আমাৰ ডাইৰেক্ট এই পানীৰ মাজত আপোনালোকৰ দৃশ্য দেখুওৱা হয় আপুনি তেতিয়া আহিলে আপুনি বেছি ভাল পাব হয় আপুনি সেই ৰাসৰ দুদিনমানৰ আগত আহিব তেতিয়া আপোনাক আপুনি ভাল সুবিধাও পাব ইয়াত ধুনীয়া থকা সুবিধা পাব আপোনাৰ টুৰিষ্ট গাইডে আমাৰ আমি টুৰিষ্ট গাইড হিচাপে আপোনালোকক ধুনীয়া সুবিধা দিম আপোনালোকে আহিব আমি আপোনালোকক ফুৰাম ভাল সব জেগা ফুৰাম মাজুলী যিমান জেগা আছে আমাৰ ইয়াত পূৰা আমাৰ ইয়াত সেই মানে শালমৰা ছাইডে আমাক আছে ধুনীয়া ধুনীয়া হেৰি আছে হেৰি মাটিৰ মাটিৰে বনোৱা কলহ বিভিন্ন বস্তু আছে আমাৰ এইপিনে

আপোনালোকে আপোনালোকে আহিলে আপোনালোকে যোৰহাট হৈ আহিব যোৰহাট হৈ আপোনালোকে নিমাতী ঘাট হৈ আহিব আহিলে তেতিয়া আপোনালোকে সোনকালে পাবহি দেই যদি আপোনালোকে ডিব্ৰুগড় হৈ আহে আপোনালোকৰ দেৰি হ'ব আপোনালোকে মাজুলী ফেৰী সেৱাও ফেৰী আপোনালোকে আহি চাব কিমান ভাল লাগে আপোনালোকে গম পাব তেতিয়া ব্ৰক্ষ্মপুত্ৰৰ মাজত ফেৰীত আহি চাব ভাল লাগিব মাজুলীলৈ মাজুলীৰ পৰাই আপোনালোকে কথা শুনিছেই হয় মুখাশিল্প চামগুৰি সত্ৰ এইখন আছে এইখন আছে হেৰিয়ত মানে এইটো বনগাঁওফালে আছে বনগাঁও আমাৰ কমলাবাৰীৰ পৰা এইপিনে আহি থাকোঁতে বনগাঁও পায় তাত আছে আমাৰ চামগুৰি সত্ৰ তাত হয় মুখাশিল্প দেখুওৱা হয় আপোনালোকে প্ৰায় শুনিছেই থাকে হয় আপোনালোকে আপোনালোকৰ ডিটেইলছবিলাক মোক দিব আপোনালোকৰ সকলো আপোনালোকে কিমানজন মানুহ আহিব আমি আমিতো যিহেতু আপোনালোকৰ কাৰণে ৰুম বুক কৰিব লাগিব সব কৰিব লাগিব তেতিয়া আপোনালোকে দুদিনমানৰ আগতে জনাই থ'ব তেতিয়া আপোনালোকৰ কাৰণে মই সকলো সুবিধা ডেকাচাং আছে ডেকা চাঙতে আপোনালোকৰ ৰুম বুক কৰা হ'ব এখন ডাঙৰ ৰিজৰ্ট হয় হয় কওকচোন সেয়াই আমি ডেকা চাঙত এখন ৰিজৰ্ট আছে সেই ৰিজৰ্টখনতে আপোনালোকক থকা খোৱা ব্যৱস্থা সকলো কৰি দিম আৰু তাৰ পৰাই আপোনালোকক নিয়া হ'ব এখন আমাৰ গাড়ী থাকিব টুৰিষ্ট গাড়ী থাকিব সেইখনতে আপোনালোকক হয় নাই আপোনালোকৰ সুবিধা থাকিব আপোনালোকৰ লগত পঠিয়াম লগত আপোনালোকক সকলো দেখুৱাব ভালকৈ লৈ আহিব আপোনালোকক আকৌ ৰুমত থৈ দিব ধুনীয়াকৈ আপোনালোকে দুদিন তিনিদিনৰ কাৰণে আহিব হয়

হয় হয় ওচৰতে আছে আপোনালোকক ডেকা চাঙতে ওচৰতে আছে গড়মূৰ সত্ৰ গড়মূৰ সত্ৰত চাব পাৰিব আপোনালোকে বিভিন্ন চাব পাৰিব সত্ৰবিলাকো চাব পাৰিব ইয়াত সত্ৰ বহুত বিহ বহুত কাৰণত সত্ৰবিলাকো বিখ্যাত সত্ৰৰ ভিতৰত থকা বহুত হেৰি মানে বহুত আছে বিখ্যাত আপোনালোকে জানেই প্ৰায় যদি আপোনালোকে চাইছে ইউটিউবে চিউটিউবে চাইছে যদি আপোনালোকে নেটত ইণ্টাৰনেট হয় আপোনালোকে তেতিয়া আহিলে আপোনালোকক সকলো দেখুৱাব পাৰিম আমি আপোনালোকক আপোনালোকৰ ঘৰৰ পৰিয়ালহে আহিব হয় আপুনি টকা পৰিমাণ আপোনাৰ তেতিয়া আপুনি যেতিয়া আহিব তাৰ আগত তেতিয়া টুৰিষ্ট আপোনাৰ আপোনালোকৰ আমাৰ যেতিয়া গাইডৰ তাত আমি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিম তেতিয়াহে আপোনালোকক জনোৱা হ'ব কিমান হ'ব আপোনালোকৰ চুবগৈ চাগৈ দছ হাজাৰমান কাৰণ আমি আপোনালোকক ৰোমটো দিম আপুনি গাড়ী ভাড়াও আছে ইপিনে দছৰ ওপৰত চুবলৈ আছে কিন্তু আপোনালোকক সকলো সুবিধা দিয়া হ'ব আমি ভাল সুবিধা আপোনালোকৰ ৰুমৰ পৰা ধৰি সব আপোনালোকৰ সব সুবিধা দিয়া হৈছে আপোনালোকক এ চি ৰুম দিয়া হ'ব আপোনালোকক সব দিয়া হ'ব ভাল আপোনালোকক ৰাস চোৱা হ'ব আপোনালোকক আকৌ আনি নিয়া হ'ব আকৌ তাৰপৰা আকৌ আনি আপোনালোকক ৰিজৰ্টত থোৱা হ'ব আপোনালোকৰ সকলো দায়িত্ব আমি লৈছোঁ আৰু তেতিয়াৰ পৰা

হয় আপুনি ফোন কৰি জনাব আপ আমাক জনাব এই নাম্বাৰটোতে জনাব এইটো আমাৰ টুৰিষ্ট গাইডৰ নাম্বাৰ হয় পাৰ্মেনেণ্ট নাম্বাৰ আপোনালোকে জনাব আমাক হয় হয় ঠিক অঁ ধন্যবাদ দিয়ক ধন্যবাদ